ওম কৃষ্ণ মই চাবুকধৰা ছোৱালী মোৰ জন্ম ঘৰ চাবুকধৰাত আৰু বিয়া সোমাইছোঁ লাঠুগুৰিত সৰুপৰা মোৰ মা দেউতা বহুত কষ্ট কৰে দেউতা এই গেষ্টিক বেমাৰ আছিলে আমিও কষ্ট কৰোঁ পথাৰে ঘৰে যাওঁ ধান চাউল কাটোঁ স্কুললৈ যোৱা সময়লৈ পথাৰলৈ যাওঁ তাৰপৰা আহি আকৌ স্কুল কৰোঁ মই বেছিকৈ পঢ়িব নোৱাৰিলোঁ বৰ্তমান আণ্ডাৰ মেটিক হ'লো এবাৰ মেটিক দিছিলোঁ মেটিক দিয়া পিছতে মানে বেয়া হ'ল তাৰপিছতে মোৰ ইয়াৰপৰা ল'ৰা দুজন গ'ল চাবলৈ তাৰপিছত বিয়া হ'লো বিয়া হোৱা পিছত তাৰমানে এতিয়া ককাই ভাই লগত জড়িত সম্পূৰ্ণ ভালে আছে মোৰ ককাই তিন ভাই এজন ককাই দুজন এজন ডাঙৰজন এৰিগেচনত চাকৰি কৰে বৰ্তমান মোৰ উপৰিয়াজন তেওঁ মাজুজন মানে বিধায়কসকলৰ লগত থাকে বিনোদ বৰদলৈ ডাঙৰজনৰ নাম বিটিছ বৰদলৈ তাৰপিছত সৰুজনৰ নাম অনিল বৰদলৈ তাৰপিছত মোৰ নাম হ'লে নিৰ্মলা দেউৰী মোৰ ভনী দুজনী আছে বাই ভনী তিনিগৰাকী ভনীজনী বৰ্তমান এতিয়া ক'তো বিয়া সোমোৱা নাই দুগৰাকী আছে এজনী দেৱযানী বৰদলৈ লিখে আৰু ভোগেশ্বৰী বৰদলৈ লিখে আৰু গাওঁ সেই চাবুকধৰাত জিলা নগাওঁ পষ্ট অফিচ সেই চাবুকধৰা আৰু মৌজা শিলপুখুৰী মানে আমি এনেকেই পঢ়ি শুনি ডাঙৰ দীঘল হ'লো হৈ ইয়াত বিয়া হোৱা পিছতে মানে এতিয়া মোৰ বৰ্তমান তিনিজনহে মোৰ পৰিয়াল মোৰ স্বামী আৰু মই আৰু ল'ৰা এজন ল'ৰাজন ক্ষিৰোদ বৰদলৈ বুলি কয় এনেকৈ মানে কৈ এতিয়া বৰ্তমান গোটেইখিনি ইয়াত মাটি বাৰীও বৰ্তমান কম দুবিঘামান তাতে খেতি পথাৰ কৰি খাই আছোঁ আৰু সময়ে সমাজ লগতো থাকোঁ এনেকৈ কৰিয়ে চলি আছোঁ আৰু গুৰুজনা মোৰ ভকতজনো হৈছে বৰ্তমান এতিয়া দোকান বজাৰ দিয়ে তেনেকৈ কৰিয়ে চলি আছোঁ আৰু এইখিনিয়ে চলি কৰি আৰু এতিয়া আৰু পথা হেৰিলৈ যাওঁ সময়ে কিবা এইখিনি কৰি মেলিয়ে বৰ্তমান এনেকৈ চলি চলি চলি চলি আও এতিয়া বিবাহিত হোৱা পিছতে এনেই কিছু দুখ দুৰ্গতি আহি থাকে চিন্তা কৰোঁ কিছু আৰু ল'ৰা মানে সময় কাৰণ দিবও পৰা নাই সেইখিনিও চিন্তা এইখিনি কৰি মানে বৰ্তমান এতিয়ালৈকে ভকত বৈষ্ণৱৰ লগতো চলিত হৈ থাকোঁ গাওঁ গঞা ভুঞা লগতো চলিত হৈ থাকোঁ তেনেকৈ এইমানে এইবিলাক কৰি মেলি আৰু সময়মতে পাৰিলে আৰু ইটো সিটো কৰি মানে ভকতজনৰ লগতো দোকান বজাৰ ক্ষেত্ৰতো অকণমান আগবাঢ়িবলৈ যাওঁ সেইখিনিও কৰি থাকোঁ আমি তাকে চিন্তা কৰি কৰি কিছু হেৰি কৰি থাকো তাকে এইখিনি কৰিছোঁ তাক ধৰি লওক আপোনালোকে কি সংযুক্ত কৰে কৰিব তাৰপিছত আৰু সমাজৰ সাক্ষাতে তাৰমানে কিছু মানে আৰু ক'বলগীয়া বহুতো আছে এইখিনি কৈ থাকিলে মানে বহুত ওলাই গৈ থাকে দুখ বেজাৰতে মা মোৰ জন্ম মাও তৎক্ষণাতে ধৰক মৃত্যুবৰণ কৰিলে সেইখিনিও কিছু দুখ আহে ইয়াত শাহু বুঢ়ীও মানে মৃত্যু হ'ল আৰু আমাৰ ভকতজনৰ দেউতাকৰো মৃত্যু হ'লে এতিয়া মানে সেইখিনিও কিছু চিন্তা আহি থাকে ইয়াতো ভাই ককাই মানে আমাৰ সাতজন হয় মই দুই নম্বৰত বিয়া সোমাইছোঁ আৰু মানে আমাৰ বাইদেউ এগৰাকী সেই বাইদেউগৰাকী মানে বৰ্তমান এতিয়া তেওঁ শিক্ষয়িত্ৰী মাষ্টৰণী কৰে তেনেকৈ পৰিয়ালটো আমি ভালকৈ চলি আছোঁ খাই আছোঁ কোনো কাজিয়া পেছাল নাই তেনেকৈ চলি আছোঁ চলি থকা অৱস্থাত মানে এতিয়া আৰু এজন দেউৰ মানে তেওঁ কিবা এটা সেই এই পুলিচ চাকৰিতে তেওঁ জইন কৰিছে সেই তেনেকৈ মানে গোটেইখিনিত মানে এতিয়া ধৰি লওক ভাগ ভাগ ভাই ককাই সদায় একেলগে নাথাকে ভাগ ভাগকে আমি এতিয়া চলি আছোঁ আৰু চলি আছোঁ কৈ আছোঁ খাই আছোঁ বৰ্তমান এনেকৈ তথাপিও যদিও বেলেগ হওঁ বেলেগ যদিও আমাৰ মোকাবিলাটো বৰ্তমান চলি আছে চলি থকা ক্ষেত্ৰত এতিয়া গোটেইখিনি আমি কৰি আছোঁ আৰু কৰি থকা ফলত এতিয়া ইজনে সিজনক আমি তাৰমানে ধৰি লওক কিবা কিবি ওলালেও আমি নিদিয়া নকৰা নকৰোঁ ভগাই মিলাই চলি থাকোঁ সেইখিনি খোৱা বোৱা চলি থাকে আৰু লগতে মানে দুখৰ সুখৰ সকলো খবৰ খাতিও মানে লোৱা লুই কৰে লোৱা লুই কৰা ফলতো তাৰমানে ধৰি লওক কিবা যদি ধৰু লওক তাত দিবলগীয়া বাৰু আমি লুকাই চুকাই নাখাওঁ তেওঁৰ হ'লে মোক দিয়ে মোৰ হ'লে তেওঁক দিওঁ বিপদে সম্পদে দৌৰি আহে আৰু তাৰপৰা আমাৰ জন্ম ঘৰৰপৰা ককাই ভাই বিলাকো ধৰি লওক খবৰ খাতি পালে দৌৰি আহে অসুখ অশান্তি নাই কিবা যাতায়তবিলাকো আমাৰ বৰ্তমান এতিয়া ঠিকে আছে সেইবিলাক কিবা এটা হ'লেও তেওঁলোকক খবৰটো পোৱাৰ লগে লগে ইয়ালৈ আহিব আৰু তাত তাত কিবা এটা হ'লে মই হ'লেও এনেকৈ দৌৰি যাওঁ তেনেকৈ সমালোচনাকে বৰ্তমান এতিয়ালৈকে চলি আছোঁ চলি থকা চেষ্টা কৰি আছোঁ ভৱিষ্যত যাতে কাৰো লগতো বেয়া বৃদ্ধি নহওঁ সেইখিনি আমি কৈ আছোঁ আৰু তাৰপিছত আকৌ এই সিহঁতে ইজনক সিজনক আৰু আমি কথা বতৰা তেওঁলোককো বেয়া পন্থত আমি লগা লগি চেষ্টাও নকৰোঁ বা সিহঁত হ'লে আমাক নকৰে তেনেকৈ চলি আছোঁ আৰু কৰি আছোঁ আৰু সেইখিনিয়ে ক'বলগীয়া গোটেইখিনি যিমানখিনি পাৰিছোঁ কৈ দিছোঁ আৰু ধৰি লওক এতিয়া ভনীকেইজনী বৰ্তমান দিবলৈ চেষ্টা কৰি আছোঁ তেওঁলোককো দিবলৈ পৰা নাই সেইখিনি কিছু চিন্তা আহি থাকে চিন্তা আহি থাকে আৰু ককাই ভাই ধৰি লওক এতিয়া ভাগে ভাগে তেওঁলোকে যিখিনি ইনকামৰ দিশত আগবাঢ়িছে সেই ইনকাম দিশত ধৰি লওক এতিয়া এজনী এজনী এগৰাকী এগৰাকী বিয়া পতা পিছত ধৰি লওক বাই ভনী চিন্তাটো কম নকৰে সেইখিনি চিন্তাতো কিছু আগবাঢ়ি যায় বেয়া লাগে তেওঁলোকে এতিয়া দুগৰাকী যিহেতুকে আছে যেতিয়া এতিয়া বিবাহিত হ'ব পৰা নাই ককাই ভাই লগত এতিয়া অকণমান অসুবিধা চলিবলৈ কাৰণে নিজকে নিজে কষ্ট কৰি চলি থাকে সেইখিনি তাৰমানে বৰ্তমান আমি এতিয়া সকলোৱে চিন্তা কৰোঁ চিন্তাত মই কিছু মানে দুৰ্বলতা হওঁ সময়ে সমাজ সাক্ষাতো আগবাঢ়ি আহিব লাগে সমাজৰ লগত ইটো সিটো কৰিবৰ কাৰণে আৰু তাৰ বাহিৰে নিজৰ চলাতোও চিন্তা কৰোঁ কেনেকৈ চলিম কি কৰিম ভৱিষ্যত কেনেকৈ আগবাঢ়িম সেইখিনিৰ কাৰণেও কিছু কষ্ট আগবাঢ়ি আহে যিহেতুকে আমাৰ গুৰুজনা অলপমান অশিক্ষিত পঢ়া শুনা ইমান আগ্ৰহ নাই তেওঁ যিহেতুকে নপঢ়িলে সৰু পৰা তেওঁ মাক দেউতাকে নপঢ়ালে সৰু পৰা দেউতাকে এজন তাৰমানে বাটত তেওঁলোকৰ যেতিয়া সেই বাটটোত যেতিয়া সেই দলং নাই তেওঁলোকৰ এটা ঘাট আছিলে ঘাটত তেওঁ নাৱৰীয়া হৈ আছিলে নাৱৰীয়া হৈ থাকোঁতে তেওঁ যেতিয়া হেৰি ঘাট পৰিচালনা কৰিছিলে ককা দেউতাকৰ দিনত আছিলে ককা দেউতাকৰ দেউতাকে পালে দেউতাকৰ পিছত আমাৰ তেখেতে পালে নাও চলায় নাও চলাই এজন মানুহৰ চাইকেল এখনৰ সৈতে পাৰ কৰিলে এটকাকৈ পায় তেনেকৈ কৰি কৰি গোটেই এতিয়া জীৱনটো মা এতিয়া বিয়া সোমোৱাৰ পৰা ত্ৰিছ বছৰ তেনেকৈ চলি আছোঁ আৰু ত্ৰিছ বছৰ তেনেকৈ চলাই চলাই চলাই এতিয়া বৰ্তমান এই দলংখন হোৱা আজি চাৰি পাঁচবছৰ হৈ গৈছে পাঁচবছৰ হৈ গৈছে তেওঁলোকো এতিয়া হৈ যোৱা পিছত এতিয়াতো একো নাই চব বন্ধ হৈ গ'লগৈ যোৱাডোখৰো সামান্য তামোল পাণৰ দোকান এখন দিছোঁ তাতে চলি আছোঁ বৰ্তমান চলি তেনেকৈ মানে য'ত যেনেকৈ দিনটোত ধৰি লওক আমি চলিবৰ কাৰণে তিনিশ টকা এটা লাগে তাত দুশ টকা এটা লৈ হ'লেও চলিব লগা হৈছে অসুবিধাত নচলিলে ঘৰখন নহয় এতিয়া চাউল পাতহে ধৰি লওক খেতিটো কৰোঁ চাউলকেইটা যোগাৰ থাকে শাক চব্জি আদি কৰি এইখিনি কিনিব লাগে মাছ কিনিব লাগে ইটো সিটো বা কাপোৰ কানি এনেকৈ কৰি বহুতখিনি লাগে চাফ চাবোনে আদি কৰি তেনেকৈ কৰি কৰি এতিয়া মানে চলি আছোঁ আৰু বৰ্তমান আৰু চলা বাহিৰেও কিছু নানা ৰকম চিন্তা শক্তিয়ে আগুৰি অহা ফলত কিছু মানে কামবিলাক বন্ধ হৈ গৈছেগৈ হাতত কাম নুঠা হৈ যায়গৈ কিছু আৰু কোনোবা দিনা তাৰমানে চকুপানীয়ে সাগৰ হয় সাগৰ হৈ দুখ লাগে এইখিনি ক্ষেত্ৰত আৰু যিহেতুকে ল'ৰা এজনক সংস্কাৰ কৰিব পৰা নাই দিব পৰা নাই পঢ়াই শুনাই যদি চাকৰি বাকৰি এটা দিব নোৱাৰো কিছু দুখ লাগি আহে সেইটো কাৰণে আমি এতিয়া ধৰি লওক তেনেকৈ মানে হেৰি হৈ আছোঁ আৰু কামখিনি কৰি আছোঁ আৰু এনেকুৱা এটা পদ্ধতি ওলোৱা কাৰণে আজি আপোনালোকৰ লগৰ জড়িত হৈছোঁ বা আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ তাকে আপোনালোকে চেষ্টা কৰি যেনেভাৱে ক'ব লাগে তেনেভাৱে ছাগে কৰিব ক'বও পৰা নাই ভুলো হৈছে তাৰ মাজত কিবা ৰৈয়ো গৈছে সেইখিনি কাৰণে আপোনালোকে নিজে চেষ্টা কৰি যাতে দয়ালু কৰে বুলি আপোনালোকৰ লগত ওচৰত ক্ষমা খুজিছোঁ আৰু কিছু কিছু মানে এতিয়া মানে এইখিনিয়ে মানে ক'বলগীয়া ক্ষেত্ৰত আগবাঢ়িছোঁ আৰু এটা ক'ম বুলি ভাবি আছোঁ মানে